মই ৰান্ধি বহুত ভাল পাওঁ ৰন্ধাটো মোৰ মানে এটা ষ্টাইল বুলি ক'ব পাৰি মই মানে যোনেই যেনেকেই বিচাৰে ঠিক তেনেকৈয়ে মই ৰান্ধি খুৱাই মই ভাল পাওঁ মানে ঘৰলৈ অহা অতিথিসকলৰ পৰা আৰম্ভ কৰি মোৰ নিজৰ গৃহস্থ ল'ৰা ছোৱালী সকলো সকলোকে তেওঁলোকৰ মন পচন্দৰ খানাবোৰ বনই দি মই ভাল পাওঁ মই বেছিকৈ গাঁৱলীয়া খাদ্যবোৰ বনাওঁ দেই মোৰ ল'ৰাই আকৌ গাঁৱলীয়া খাদ্যবোৰ খাই বেয়া পায় সি মানে ভাল পায় ধৰক দালি কণী তাৰ পিছতে মাংস মাছটো তাৰ একেবাৰে ভাল পোৱা বস্তু নহয় সি মাছ বেয়া পায় কিন্তু মোৰ মিষ্টাৰে আকৌ মাছ মানে ভাল পায় গতিকে মাছ সদায় আনে বুলিয়ে ক'ব পাৰি ঘৰলৈ আৰু মাছটো মই মানে ধৰ ঠিক ধৰক অসমীয়া থলুৱা খাদ্যৰ নিচিনাকৈ মই বনাওঁ যেনে ধৰক এই আপ আপোনালোকে এতিয়া শুনিলে হয়তো আচৰিত খাব যেনে পথাৰত এবিধ মানে গছ হয় আম কাহুদি বুলি কয় আম কাহুদি গছটো আনি পেলাই খুব ধুনীয়া আম আম গোন্ধায় সেই বস্তুটো আনি পেলাই ধুনীয়াকৈ মানে ধুই কৰি কাটিব লাগে কাটি লৈ পেলাই আপোনাৰ মানে তে কেৰাহীত তেল দি তাৰ পিছত পিঁয়াজ অকণমান দিব লাগিব তাৰ পিছত আম কাহুদিখিনি দি পেলাই খুব ধুনীয়াকৈ ভাজিব লাগিব ভাজোঁতে মানে ইমান ধুনীয়া এটা গোন্ধ ওলায় একে জনিয়া আমটো নিচিনা গোন্ধ এটা ওলায় সেই গোন্ধটো ওলালে মানে নিজৰে যেন খায় দিম বস্তুখিনি তেনেকুৱা নিচিনা লাগে তাৰ পিছতে আপোনাৰ ভাজি লৈ পেলাই যেতিয়া ৰঙা হৈ যাব ভাজিলে তাৰ পিছত তাত পানী দি দিব লাগিব পানী দি পেলাই উতলিবলৈ দিব লাগে উতলাৰ পিছত আমাৰ আগৰ আইতাহঁতে যে বনাইছিলে ধৰক পিঠা গুড়ি অকণমান ছটিয়াই দিয়ে দেই আজিকালি মা মানে মহিলাসকলে দালি দিয়ে কিন্তু আগৰ আমাৰ আইতাসকলে পিঠা গুড়ি দিছিলে মই আকৌ পিঠা গুড়ি দি বনাওঁ দেই মই মানে আইতাহঁতক ফ'ল' কৰোঁ কিছুমান আগৰ দিনৰ খাদ্য খায় ভাল লাগে যে ঠিক তেনেকৈ মই আইতাসকলক ফ'ল' কৰোঁ গতিকে মই পিঠা গুড়ি দিওঁ পিঠা গুড়ি দি পেলাই তাত অকণমান জালুকৰ গুড়ি জলকীয়াৰ গুড়ি দিওঁ দি পেলাই তাৰ পিছত একদম পূৰা পানী দি পেলাই উতলিব দিওঁ সম্পূৰ্ণ যেতিয়া উতলি পেলাই বকবককৈ শব্দ কৰি এনেকে বল বলকৈ ওপৰলে উঠি আহে উতলা তৰকাৰীটো ঠিক তেনেকুৱা মূহূৰ্ত্ততে মানে আধা ভজা মাছটো দি দিওঁ যিটো মাছ মানে ফ্ৰাই কৰোঁতে আ হাফ ফ্ৰাই কৰা হয় আচলতে আধা ভজাকৈ ৰখা হয় ঠিক তেনেকুৱা মাছটো মানে মই পেলাই দিওঁ পেলাই দি ধৰক নিমখ তাৰ বস্তুকণৰ অনুযায়ী নিমখ দিওঁ দিয়াৰ পিছত সম্পূৰ্ণ উতলিবলৈ দিওঁ উতলাৰ পিছত নমাই থওঁ অকণমান ডাঠ হৈ পৰে সেই তৰকাৰীটো মাছ মানে ভাতৰ লগত খায় ইমানেই টেষ্টী লাগে মোৰ ল'ৰাই নাখায় মোৰ মিষ্টাৰে খায় ভাল পায় আৰু মোৰ মানে বৰজনাই খায় পেলাই বহুত ভাল পায় তেওঁ ডক্তৰ হয় কিন্তু তেওঁ আকৌ ঘৰলৈ আহিলে মানে আমাক সদায় কয় আৰু ৰিজু হেৰি ঘৰুৱা সেই মানে অসমীয়া খাদ্যবিলাক বনাবা দেই এইবিলাক মানে আজিকালি ওলোৱা খাদ্যবোৰ নবনাবা আমি যিটো খাওঁ ঘৰত সেইবোৰ বস্তু বনাবা তেনেকুৱাকৈ বস্তুবিলাক বনাওঁ কিন্তু মোৰ ল'ৰা তাৰ বিপৰীত সি আক সেইয়া নাখায় তাৰ কাৰণে মাংস সদায় বনাবই লাগে বনাই দিওঁ আৰু মাংসটো ধৰক বনাই মই ভাল পাওঁ সি আকৌ বেলেগৰ ঘৰত মাংস নাখায় কিয় জানেনে তাতো বহুত কথা জড়িত হৈ আছে মানে মাংসবিলাক ডাঙৰ ডাঙৰকৈ টুকুৰা কৰিলে নহ'ব সৰু সৰুকে টুকুৰা কৰিব লাগিব আৰু মাংসখিনি কমপ্লিট ড্ৰাই ফ্ৰাই হ'ব লাগিব মানে একদম ৰঙচুৱাকৈ ভাজিব লাগিব ৰঙচুৱাকৈ মাংসটো পিঁয়াজ দি ভাজি তাত আলু দিব লাগিব আলু দি পেলাই তাৰ পিছত সেইটো সম্পূৰ্ণ যেতিয়া একদম ৰঙা হৈ যাব মাংসখিনিয়ে আলুখিনিয়ে তাৰ ভিতৰত মছলা চছলা গোটেই বস্তুখিনি যেতিয়া সো সোমাই যাব মই অকল মিট মছলা আৰু গৰম মছলাহে ব্যৱহাৰ কৰোঁ আৰু নহৰুটো মোৰ ঘৰত কমপ্লিট নিষেধ মই নহৰু কোনো বস্তুতেই নিদিওঁ অকল পিঁয়াজ আদা মিট মছলা গৰম মছলা দিয়েই মই মাংস বনাওঁ অৱশ্যে মোৰ মাংসটো আজিলৈকে খাই কোনেও বেয়া লাগিছে বুলি কোৱা নাইকিয়া গতিকে ধৰক মাংসখিনি ঠিক তেনেকৈ ভজাৰ পিছতে যেতিয়া ৰঙা হৈ যায় তাৰ পিছত অকণমান গৰম পানী দিওঁ গৰম পানী দি উতলাৰ পিছত মানে গ্ৰেভী টাইপকে বনাওঁ মই একদম কমপ্লিট জোল কৰি নেপেলাওঁ গ্ৰেভী টাইপকে বনাই পেলাই মই ল'ৰাক খাব দিওঁ সেই বস্তুটো খাই সি খুব ভাল পায় আৰু তেনেকুৱাকৈ মাংস আনৰ ঘৰত নবনাই ঠিক ধৰক অলপ হাফ ফ্ৰাই কৰি পেলাই পানী চানী দি দিয়ে গতিকে সি নাখায় লোকৰ ঘৰত মাংস বনালে সিহঁতে খাই বেয়া পায় মানে নাজানো আৰু কি মা বনোৱা মাংসটো ভাল লাগে বুলি কয় মায়ে বনোৱা গতিকে সেই ঠিক ধৰক তেনেকেই খায় আৰু বাকী মানে ধৰক এতিয়া কাঠিত দিয়া মাছ সেই মাছটো আকৌ মই বনাবলৈ শিকিছিলোঁ কেনেকৈ মই মোৰ বিয়াৰ পিছত মই শিকিছোঁ ধৰক মাছ মানে কাঠিত দি পেলায়ো বনাব পাৰি সেই কৌশলটো মোক শিকাই দিছিলে শাহুমায়ে মই আগতে নাজানিছিলোঁ কিন্তু মোৰ বিয়াৰ পিছত শাহুমায়ে মোক মানে শিকাই দিছিলে তুৰা মাছ মাগুৰ মাছ শিঙি মাছ এইবিলাক মাছ মানে কাঠিত দি পেলাই এনে কাঠি এডাল চাঁচি পেলাই ধুনীয়াকৈ বাঁহৰ তাত মানে মাছটো সোমোৱাই দি অকিয়াই অকিয়াই লৈ তাত নিমখ আৰু ৰং সানি জুইৰ ওচৰত সেক দিব লাগে দি পেলাই সেই মাছটো সম্পূৰ্ণ ধৰক জুইত সেক দিওঁতে দিওঁতে যেতিয়া টান হৈ যায় টান হৈ যোৱাৰ পিছত কাঠিৰ পৰা উলিয়াই ভাজিব লাগে তেল অকণমান দি সেই বস্তুটো খাবলৈ কিন্তু বহুত টেষ্টী হয় আজিকালি মহিলাসকলে সেই বস্তুটো নকৰে কিন্তু মোৰ বিশ্বাস কাৰণ মই কৰা গম পোৱা নাই ময়ো আজিৰ যুগৰে মহিলা তথাপিতো কিন্তু মই মোৰ শাহুৰ পৰা এই বস্তুবোৰ শিকিছোঁ কিছুমান বস্তু এতিয়াও শাহুৱে কয় আগৰ দিনত বোলে ভকভককৈ উতলি গৰগৰকৈ সোমাই গৈছিলে মাটিমাহৰ তৰকাৰীখন মই মোৰ মাক কওঁ শাহুমাক যে মা আপুনি বনোৱা সেই ভকভককৈ উতলি গৰগৰকৈ সোমাই যোৱা তৰকাৰীখন মোক শিকাই দিয়কচোন মোক এদিন বনাবলৈ মানে বনাই দেখাই দিয়কচোন কিন্তু মা এতিয়া বৰ্তমান কৰিব নোৱাৰা অৱস্থা মা বহুত মানে বেমাৰ হৈ গ'ল গতিকে কৰিব নোৱাৰে তথাপিতো বনোৱাৰ প্ৰতি মোৰ এটা আগ্ৰহ আছে কাৰণে মই এই বস্তুবোৰ ধৰক আনৰ পৰা শিকিবলৈ বিচাৰোঁ যিবোৰ বস্তু শিকিলৈ মোৰ ধৰক ভাল লাগে বনাই মই ভাল পাওঁ তেনেকৈ পিঠা চিঠা লাডু নাৰিকল লাডু মিঠৈ লাডু তিলৰ লাৰু ভাপত দিয়া পিঠা এই বস্তুবোৰো মই বনাওঁ প্ৰায়খিনি বস্তু বনাওঁ অৱশ্যে ঘৰতে থাকোঁ যিহেতু হাউচ ৱাইফ মই মোৰ চাকৰি বাকৰি একো নাই গতিকে মই ব্যৱসায় কৰোঁ গতিকে এই বস্তুবোৰ কৰি মোৰ ভাল লাগে সকলোকে খুৱাইও মই ভাল পাওঁ আৰু ঘৰলৈ যদি কোনোবা আলহী আহে এটলিষ্ট মানে খায় যেতিয়া আলহীয়ে ভাল পায় মোৰ মনটো খুব ভাল লাগে মই মোৰ মিষ্টাৰক কওঁ যে সঁচাকৈ দেই আজি আলহীখিনিয়ে ইমান ধুনীয়াকৈ ভাত খালে মোৰ মনটো ভাল লাগি গৈছে দেই তেওঁ কয় তুমি ভাল পাইছা ন মই মই বনোৱা বস্তুখিনি আচলতে তেওঁলোকে যে খায় ভাল পাইছে সেইটোত মই নথৈ সুখী হৈছোঁ